য়েছ হেল্ল' অঁ হয় দাদা মই বস্তু এটা অৰ্ডাৰ দিম বুলি ভাবিছিলোঁ মানে মানে এইটো কেছ অন ডেলিভাৰী হ'ব নাই বাৰু এনেই মই মানে জোতা এযোৰ দিম বুলি ভাবিছিলোঁ মানে অন ডেলিভাৰী হ'ব ন অঁ মানে কেনেকৈ কি কৰিব লাগিব মানে

অঁ এনেকৈ কৰিলে হ'ব ন নাই মোক মানে দেওবাৰে লাগিছিলে

অঁ ঠিক আছে দিয়ক তেতিয়া অঁ অঁ বাৰু দিয়ক থেংক ইউ